অঁ অঁ এই ভালে আছোঁ আৰু যেন তেনে অঁ সোধাচোন অঁ এই ক'লা খালী ক'লা শালি যিটো ধান এই ধানটো ৰুলে তাত ভাল হ'ব দ' মাটি যে তাক অলপ সেৰেঙাকৈ ৰুব লাগিব বৰ ঘনকৈ ৰু ৰু যদি ৰোৱা হয় তেতিয়াহ'লে পতান হ'ব অঁ অলপ সেৰেঙাকৈ ৰুব লাগিব পানীটো থাকিব লাগে দ' মাটি নহয় এনেও পানী থাকিবই পানী থাকিলে ধানটো ভাল হয় আৰু ৰোৱাবোৰ সোনকালে ডাঙৰ হ'ব আৰু ওখ হৈ যোৱাৰ পিছত পানীয়ে একো কৰিব নোৱাৰে বেলেগ ধান মানে অলপ বামৰ ফালে জহা বৰা কৰিব পাৰি আৰু অঁ সেইটো বাম মাটি নহয় বৰা ধান আৰু জহা ধানৰটো অলপ ঘনকৈ ৰুব লাগিব শালি ধানতকৈ আৰু অলপ পানী পানী অলপ বৰষুণ মাজে মাজে হৈ থাকিলে ধানডৰা ভাল হয় আও অঁ ঠিকেই আছে অঁ জহা আৰু বৰা দুয়োটাই ৰুবা বা বা বামৰ ফালে জহা আৰু বৰাটো ৰুবা যিটো চাইড দ' আছে দ'টোত এই ক'লা শালিটো ৰুবা বামফালে অলপ ঘনকৈ ৰুব লাগিব আৰু দ'ফালে অলপ সেৰেঙাকৈ ৰুব লাগিব অঁ আৰু আলিগিটা বাম মাটিৰ আলিগিটা ঘন ঘনকৈ দিব লাগিব অঁ পানীটো তাত থাকিব লাগিব কাৰণ দ' ডৰাত পানী থাকিবই তেতিয়া আৰু ৰোৱা কেইডৰাও ভাল হ'ব তাৰ পৰা যথেষ্ট শস্য উৎপাদন হ'ব পানীটো কম থাকিলেও বাৰিষা বতৰ নহয় এতিয়া মাজে মাজে বৰষুণ হৈ থাকিব যে খালী আলিটো ভাগা ভাঙিছে নে কোনফালে বা পানী যাব নোৱাৰা ব্যৱস্থাটো কৰি মাজে মাজে চাই থাকিব লাগিব আৰু অঁ অঁ অঁ ঠিকেই আছে দেই